লাগিছেনে বাৰু অঁ এই এঘণ্টামান আগতে মই আপোনালোকৰ কেব এখন বনবস্ত কৰিছিলোঁ এই দুহেজাৰ টকাত এই কিন্তু কথাটো হ'ল কি এই মোৰ স্বাস্থ্যটো বৰ ভাল নহয় গতিকে মোৰ যোৱাত অলপ অসুবিধা হৈছে গতিকে মোৰতো যোৱাটো নহ'বই আৰু গতিকে আপোনালোকে কাইণ্ডলি মোৰ পইচাখিনি মোৰ একাউণ্টত ঘূৰাই দিলে মই ভাল পাম আৰু যিমান সোনকালে পাৰে সিমান সোনকালে ঘূৰাই দিব দেই দি আৰ্লিয়াৰ টু দি বেটাৰ ফৰ মি